হেল্ল' তোমাৰ বস্তু আহিলে যেনিবা কি বস্তু দিলাহি বাৰু মই যিটো বিচাৰিলোঁ সেইটো নাপালো নহয় তুমিচোন বেলেগ বস্তু এটা হে দিলাহি আৰু মই বিচাৰিলোঁ ব্ৰইলাৰ দিলাহি কি গাহৰি গাহৰি মই নাখাওঁ নুপোহো মই সেইটো কাৰণে আগতে দিছিলোঁ নহয় নহয় সেইটো বেয়া বস্তুটো লৈ মই কি কৰিম আকৌ ইয়াত মই পইচাটো এনেই ভৰাই থ'ব নোৱাৰোঁ নহয় বস্তু ঘূৰাই লৈ যোৱাহি আৰু পইচা ঘূৰাই দিয়াহি সোনকালে মোক আৰু মই এই বস্তুটো ৰাখি কাম নাই নহয় দ দৰকাৰ নহ'লে কি কৰিম মই তোমালোকক ভাল বস্তুৱে দিবলৈ কৈছিলোঁ দিলাহী আকৌ কি বস্তু আৰু মই এইটো বস্তু নাৰাখো লৈ যোৱাহি